যোৱা বছৰ বিহুৰ সময়ত মই বিহুৰ কৰ্মশালাত নৃত্য শিকাইছিলোঁ তাতে প্ৰায় এশগৰাকীমান নাচনি আছিলে কিছুমান একেবাৰে নতুন তেওঁলোকৰ অভি বিহুৰ একেবাৰে অভিজ্ঞতা নাইকিয়াও আহিছিলে কিছুমানে ইচ্ছা কৰি মানে শিকিবলৈ বিচাৰিছিলে আৰু অলপ নাচনি আছিলে যিসকলে আগতে মানে বিহু নাচিছে অভিজ্ঞতা থকা কিন্তু যিসকল ঢুলীয়া আছিলে আমাৰ যিটো গ্ৰুপ আছিলে ঢুলীয়াৰ যিটো দল আছিলে সেইসকলে কিন্তু খুব ধুনীয়াকৈ মানে আমাৰ লগত সহযোগ কৰিছিলে আৰু মই যাৰ ফলত মানে নাচনীসকলক ধুনীয়াকৈ বিভিন্ন ধৰণৰ মুদ্ৰা শিকাব পাৰিছিলোঁ আৰু যোজনাৰ লগতে বিহুৰ নাম বহুখিনি সিহঁতক শিকালোঁ আৰু মইয়ো শিকিলোঁ তেওঁলোকৰপৰা বহুখিনি আৰু এটা দিন মোৰ খুব ভাল লাগিলে সিদিনা বেলেগ বেলেগ ঠাইৰপৰা আমাৰ যিসকল প্ৰশিক্ষক আছে তেওঁলোক আহিছিলে আৰু তেওঁলোকৰপৰা মই শিকিলোঁ আৰু আমাৰ অভিজ্ঞতাও তেওঁলোকৰ লগত আমি অলপ কথা পতা আদান প্ৰদান কৰিলোঁ আৰু শেষৰ যিদিনা মানে চূড়ান্ত দিন আছিলে চূড়ান্ত পৰ্যায়ৰ যেতিয়া যিসকল ফাইনেল দিনটোত পালোঁগৈ তেতিয়া তেওঁলোকৰ কিন্তু এটা মোৰ খুব ভাল লাগিলে তেওঁলোকে মই যিদৰে শিকাইছিলোঁ গোটেই দলটোৱে তেনেকৈয়ে একদম ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিব পাৰিলে